ভাৰা আপোনাৰ এখন গাড়ীত চল্লিছ হাজাৰকৈ পৰে আপোনাৰ গোটেই তিনিচুকীয়াখন ঘূৰাই আনিব পাৰিব

অ হ'ব তেন্তে আপুনি দি দিব দুহেজাৰ হ'লেও হ'ব

কিন্তু আপুনি যদি শদিয়ালৈ যায় তেতিয়া চল্লিছ হাজাৰ টকা লাগিবই

ঠিক আছে ঠিক আছে তেন্তে চাৰে পাঁচ হাজাৰ টকা দিব না আপোনাৰ না মোৰ